বৰ্তমান সময়ত আমাৰ কলা আৰু শিল্পই বাহিৰত যথেষ্ট পৰিমাণে গুৰুত্ব লাভ কৰিছে আৰু সকলোৱে এই সংস্কৃতি সাজপাৰ খাদ্য় আদি সুন্দৰভাৱে আদৰি লৈ এইবোৰ অনুকৰণ কৰিছে তেওঁলোকে অসমলৈ আহে আহিল আহি সাজপাৰ অসমীয়া সাজপাৰ পৰিধান কৰাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰ জুতি লয় জুবিন দা পাপন দা আদি লোকসকলেও বাহিৰত গৈ বাহিৰত গৈ আমাৰ অঞ্চলৰ শিল্প আৰু কলাৰ বিকাশ সাধন কৰিছে